আমাৰ ভা ভাৰতত বহুতো ভ্ৰমণকাৰী মুখ্য ধৰ্মীয় অনুষ্ঠান আছে ভ্ৰমণকাৰীসকলে ভ্ৰমণ কৰি আহে ধৰ্ম এতিয়া অযোধ্যাত ৰাম মন্দিৰ স্থাপন কৰা হৈছে অযোধ্যাত তালৈ বহুত ভক্ত আহিল ভক্তসকলে আহি মানে সেৱা ক ল'লে লৈছেহি আৰু আৰু ধৰক এতিয়া গুৱাহাটীত কামাখ্যা মন্দিৰ আছে কামাখ্যা মন্দিৰত আহাৰ মাহৰ সাতত মানে তেওঁ তাত বহুত মানে মেলা পাতে সাতত সাতৰ চোৱাত মানে আই কামাখ্যা মাৰ হেৰি কামাখ্যা মাৰ মানে স্নান কৰোৱা হয় বুলি জানো আৰু তাতো ভক্ত বহুত আহে আৰু ফকীৰসকল থাকে তাতে তাৰপিছত এতিয়া ধৰক মাজুলীত আছে আমাৰ মাজুলীৰ সত্ৰ সত্ৰাধিকাৰ থাকে আমাৰ সত্ৰৰ সত্ৰাধিকাৰ মাজুলীত থাকে ন ব্ৰহ্মপুত্ৰ নদীৰ মাজত আছে মাজুলী সত্রৰ মানে তাতে সত্ৰাধিকাৰসকল থাকে আৰু আমাৰ ভক্তসকল গৈ তাত তাত মানে বহুত দূৰ দূৰণিৰপা মাজুলীত সত্ৰলৈ গৈ শৰণ লয় আমাৰ হিন্দু সমাজত মানে শৰণ লোৱাৰ এটা পৰম্পৰা আছে সেইকাৰণে শৰণ লৈ গৈ তাত মানে আমাৰ প্ৰভু ঈশ্বৰৰ ওচৰত গুৰুজনাৰ ওচৰত সেইবিলাক শ্ৰীমন্ত শংকৰদেৱৰ সেইবিলাক গুৰুজনাৰ দান সেই তাতেই আমাৰ ধৰ্মীয় অনুষ্ঠান আছে মাজুলীৰ সত্ৰত মানে শলাগিবলগীয়া আমাৰ সেয়া সত্ৰ আছে আকৌ তাতে মানে গুৰুৰ শৰণ লৈগে শৰণ বহুত দূৰ দূৰণিৰ পৰা মানে আহে ভকতসকল আহে আৰু আৰু সেয়া সত্ৰৰ পৰা সত্ৰৰ পৰা গাঁৱে গাঁৱে মেধি বছৰেকৰ মূৰত ধৰক নহ'লে তিনি বছৰৰ মূৰত ৰাজমেধি কয় ৰাজমেধি আহি গাঁৱে গাঁৱে নামঘৰত থাকে নামঘৰৰ পৰা আৰু দান বৰঙণি কৰ শিষ্যসকলৰ পৰা তেওঁলোকৰ শিশ্যসকলৰ পৰা মানে ক্ৰয় কৰি সেই মানে বছেৰেকত কিমান মানে গুৰুৰ দক্ষিণা হিচাপে সেই সেই সেইটো সঞ্চয় কৰা হয় আকৌ সত্ৰৰ সত্ৰাধিকাৰ যদি আপোনাৰ নামঘৰত মানে আনিবলৈ মন গৈছে বা কিবা আহি নামঘৰলৈ আহিব আহিম বুলি কয় তেতিয়াও মানে গায়ন বায়নে ইত্যাদি কৰি একদম আদৰণি জনোৱা হয় আহিলে মানে গোসাঁইচৰ মানে তেনেদৰে মাজুলীতে বহুত চাবলগীয়া মানে ধৰ্মীয় অনুষ্ঠান আছে ব কেইবাখনো সত্ৰ আছে আউনীয়তী সত্ৰ বেঙেনাৱতী সত্ৰ আকৌ দক্ষিণ পাঠ সত্ৰ এনেদৰে মানে কেইবাখনো সত্ৰ আছে তাতে বহুত ভক্ত আহি মানে শৰণ লয়হি